চহৰ আৰু গ্ৰাম্য অঞ্চলত স্কুল সমূহৰ ব্যৱধান ক্ৰমান্ৱয়ে কম কাৰণ চহৰতটো আৰু বেছিকে স্কুল পোৱা যায় গ্ৰাম্য অঞ্চলত কম পৰিমাণত স্কুল থাকে ত' তাতে ষ্টুডেন্টৰ পৰিমাণৰো পাৰ্থক্য আছে চহৰৰ চহৰ অঞ্চলত ইষ্টুডেণ্টৰ বহু পৰিমাণে থাকে গ্ৰাম্য অঞ্চলত চহৰ অঞ্চলৰ তুলনাত বহু কম কিন্তু চহৰ অঞ্চলত গ্ৰাম্য অঞ্চলৰ তুলনাত ইষ্টুডেণ্টসমূহ অতি বেছিকৈ শিক্ষিত বুলি আমি অনুভৱ কৰোঁ কাৰণ তেওঁলোকে যোনটো পৰিৱেশ যোনটো সমাজ ব্যৱস্থাত থাকে আৰু যোনটো সা সুবিধাত তেওঁলোকে প্ৰাপ্য কৰে চহৰ অঞ্চলত বসবাস কৰা হেতুকে সেই তুলনাত গ্ৰাম্য অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ ইমান ব্যৱস্থা বা সা সুবিধা নাপায় তাৰ কাৰণে চহৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰী সমাজ ব্যৱস্থাত অলপ বেছিকৈ এক্টিভ বা আমি কব পাৰোঁ অলপ বেছিকৈ জনা থাকে তেওঁলোকৰ এই চহৰ অঞ্চলত থকা ষ্টুডেণ্টবিলাকত বা ছাত্ৰ ছাত্ৰীবিলাকত যোনটো চিন্তা শক্তি বা তেওঁলোকে দেখি অহা সমাজ ব্যৱস্থা তেওঁলোকৰ বহু পৰিমাণত আগবঢ়া বুলি আমি অনুভৱ কৰোঁ তাৰে তুলনাত গ্ৰাম্য অঞ্চলৰ কিছু পৰিমাণৰ কম হ'লেও তেওঁলোকৰ সমাজ ব্যৱস্থাটো অলপ বেলেগ চহৰ অঞ্চলৰ তুলনাত কিন্তু গাঁও অঞ্চলৰ ছাত্ৰ ছাত্ৰী কিন্তু নৈতিকতাৰ ওপৰত তেওঁলোকৰ প্ৰভাৱ থাকে সেই প্ৰভাৱটো চহৰ অঞ্চলৰ চহৰৰ ছাত্ৰ ছাত্ৰীৰ নাথাকে নৈতিকতাৰ বিষয়ে ক'ব গ'লে কেনেদৰে সন্মান কৰিব লাগে ডাঙৰ মানুহক বা পাৰিবাৰিক বা সামাজিক যোনটো এটা পৰিয়ালবদ্ধতা থাকে সমাজৰ ভিতৰত সেইটো গ্ৰাম্য অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ বিশেষ পৰিমাণে পোৱা যায়